লখিমপুৰ জিলাৰ মূল শিক্ষানুষ্ঠান বুলি ক'বলৈ গ'লে ব্যক্তিগতভাৱেই হওক চৰকাৰীভাৱেই হওক বিভিন্ন শিক্ষা অনুষ্ঠান আছে গাৰ্লচ কলেজ আছে নৰ্থ লখিমপুৰ কলেজ আছে মাধৱদেৱ ইউনিভাৰ্চিটি আছে নৰ্থ লখিমপুৰ কলেজখন এতিয়া অট'নমাচ হৈছে বিভিন্ন ধৰণৰ শাখা তাত জড়িত হৈ আছে আৰু সেই শাখাত বিভিন্ন ল'ৰা ছোৱালীয়ে পঢ়িবলৈ আহে লখিমপুৰ আজাদত এখন ল' কলেজ বনাই আছে এল টি কে কলেজ আছে

কেইবাখনো ইংলিছ মিডিয়াম কলেজো আছে

আৰু কলেজৰ মাচুলসমূহ

বুলিয়ে ক'ব লাগিব কিয়নো আমাৰ বি পি এল কাৰ্ড থকাৰ কাৰণে আমি সুলভ বুলিয়েই ক'ব লাগিব আৰু যিমানখিনি কলেজৰ মাচুল দিছে সেইটো প্ৰায় মানুহৰ কাৰণে যথেষ্ট বুলিয়েই ক'ব লাগিব তথাপিতো আমি বি পি এল কাৰ্ড থকাৰ কাৰণেই হয়তো সিমানখিনি মাচুলৰ অনুভৱ কৰিব পৰা নাই আৰু মানুহে বিভিন্ন ধৰণৰ পচন্দ কৰা পাঠ্যক্ৰমবোৰ

কলা শাখা বিজ্ঞান শাখা ভূগোল ইত্যাদিবোৰ বাচি লৈছে বাচি লৈ পাঠ্যক্ৰম আগবঢ়ায় আৰু সেইবোৰ ভালদৰে পঢ়িয়েই মানুহে

বিষয় বিষয়বোৰতেই ভাল ফল লাভ কৰিব পাৰে